হয় মই আমাৰ বেংকিং নথিপত্ৰসমূহ আমাৰ আঞ্চলিক ভাষাত উপলব্ধ হোৱাটো বিচাৰোঁ কাৰণ আমাৰ থলুৱা মানুহবোৰে বৰ্তমানৰ নথিপত্ৰসমূহত থকা ভাষাবোৰ বুজি পোৱাত অসুবিধা হয় গতিকে তেওঁলোকে বেলেগৰ সহায় ল'বলগীয়া হয় তাত সেয়েহে যদি বেংকৰ নথিপত্ৰসমূহ আমাৰ থলুৱা ভাষাত উপলব্ধ হয় তেন্তে আমাৰ মানুহবোৰৰ যথেষ্ট সুবিধা হ'ব আৰু তেওঁলোকৰ বেংকৰ ওপৰত বিশ্বাস বাঢ়ি যাব ফলত তেওঁলোকৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব আৰু তেওঁলোক বাণিজ্যিক দিশত আগবাঢ়ি যাব পাৰিব ইয়াৰ লগতে আমাৰ থলুৱা মানুহবোৰো যথেষ্ট উন্নতি সাধন হ'ব